বিকশিত পৃথিৱীৰ ওপৰত মোৰ দৃষ্টিভংগীৰ কথা ক'বলৈ গ'লে বহুতো কথা পৰিলক্ষিত হয় মই আগৰ দিনৰপৰা বৰ্তমান দিনলৈকে যি যি পৰিৱৰ্তন সাধন হৈছে সেইবোৰৰ ওপৰতে ক'ব লৈছোঁ আগতে আমাৰ দিনত মোবাইল ফোনৰ ইণ্টাৰনেট কম্পিটাৰ ইমান সুবিধা নাছিল কিন্তু বৰ্তমানে এইসমূহ সকলো ঠাইতে সকলোৰে ওচৰতে থাকে আৰু ইয়াৰ জৰিয়তে মানুহৰ কষ্ট কম হৈছে আৰু কাম অত্যাধিক পৰিমাণে হৈছে লগে লগে লগে লগে লগে লগে বহুতো ক্ষেত্ৰত কিন্তু অসুবিধাও হৈছে কিন্তু তাৰ উপৰি ইয়াৰ সুবিধাসমূহ অত্যাধিক ইয়াৰ ইয়াৰ প্ৰয়োগৰ লগে লগে আমাৰ সাধাৰণতে যি পৰিশ্ৰম সেই লাঘৱ হৈছে আগৰ দিনৰ যি চিঠি পত্ৰ বাতৰি কাকতৰ যি ঠাই সেই ঠাই বৰ্তমান ই কাঢ়ি লৈছে আৰু প্ৰায় এইবোৰ হোৱাৰ ফলত বহুতো পৰিমাণে প্ৰাকৃতিক সমস্যাও বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় কিন্তু এইবোৰৰ সলনি ইয়াৰ উপকাৰী গুণ অধিক আৰু এইবোৰৰ অবিহনে বৰ্তমান পৃথিৱীৰ বৰ্তমান পৃথিৱী অচল অটল বৰ্তমান নতুন নতুন দৃষ্টিভংগীৰ আৱিষ্কাৰৰ ফলত বহুতো বস্তু উদ্ভাৱন হৈছে তাৰ উপৰি মানৱ সভ্যতা সংস্কৃতি বিকাশ হৈছে তাৰ পৰিৱৰ্তন হৈছে ন ন ৰূপ লাভ কৰিছে আৰু পৃথিৱী পৃথিৱীখন সলনি হৈছে ইয়াৰ ফলত গতিকে ইয়াৰ যি আগৰ পৰ্যায়ৰপৰা বৰ্তমান পৰ্যায়লৈ যি স্তৰ সেয়া বহুতো পাৰ্থক্য আমি আমাৰ চকুৰ আগত পৰিলক্ষিত হয় গতিকে আমি ইয়াৰ কথা ক'ব পাৰোঁ বহু সময়ত দেখিবলৈ পাইছোঁ এইবোৰৰ পৰা সমাজৰপৰা যি কুসংস্কাৰ অন্ধবিশ্বাস আগতে ইয়াৰ প্ৰভাৱ প্ৰতিখন গাঁৱে ভূঁয়ে দেখিবলৈ পোৱা যায় কিন্তু ইয়াৰ ফলত ইয়াত যি সজাগতামূলক বাতৰি প্ৰচাৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এইবোৰ নাইকিয়া হৈছে কম হৈছে ফলত সমাজত মানৱৰ যি অগ্ৰগতি হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ ঘটিছে ফলত মানৱ সভ্যতা সংস্কৃতি বিকশিত হৈছে